হয় মই আপোনাৰ সেয়াৰ পৰা কৈছিলোঁ বগৰীহাটিৰ পৰা কৈছিলোঁ মোৰ হাজো মন্দিৰ যাব লগা আছিলে আমি গোটেইকেইটা ওলাই ৰখি আছোঁ আপোনালোকৰ এজেন্সীৰ পৰাই মই কেবখন বুক কৰিছিলোঁ কিন্তু এতিয়ালৈকেতো খবৰেই নাই ড্ৰাইভাৰজনৰো ফোন নধৰেই এতিয়া আমি কি কৰোঁ আমাৰতো মন্দিৰত যাব লগা আছে এইফালে পূজা কৰিব লগা আছে সেইবিলাকতো আপোনালোকে জানিব লাগে জানি শুনিও আপোনালোকে এইবিলাক ভাল ড্ৰাইভাৰ এইবিলাক ৰাখিব লাগে যোনে ফোন ধৰে সময়ৰ ভেল্যু বুজে টাইমৰ ভেল্যু বুজে এতিয়া আমি কি কৰিম আমি এতিয়া যাই পাব লাগে আপোনালোকে যি কৰে কৰক আপোনালোকে মোৰ ড্ৰাইভাৰৰ নাম্বাৰটো লিখি লওক আৰু ফোন কৰক কৰি কিনে আমাক জনাওক কি কৰে